হেল্ল' ঠিকে ঠিকে এই এই বহু দিন কলেজলৈ যোৱা নাই বোলো এই কালচাৰেল প্ৰগ্ৰেম গম পোৱা নি অঁ এই সেইটো তাকে যোৱাটো ভাল হ'ব নিব মানে লগৰখিনিও গোটেইখিনি বোলো লগ হওঁ বহুত দিন লগ পোৱা নাই

অঁ যাম বুলি ভাবিছোঁ জানো কি হয় আৰু কোনোবাই কৈছিলে নি অঁ অঁ আৰু ইহঁতক পিয়ানুজঁতক কৈ চাবাচোন অঁ ঠিক আছে পিয়া পিয়ানুজক ক'লে পিয়ানুজৰ মানে চবৰে লগত ভাল ন ত' সেইকাৰণে তাক ক'লে মানে গোটেইখিনিক কোৱা নিচিনাই হ'ব সি কৈ দিব নাই পায় এই সংস্কৃতৰ ওচৰত আছেনি তাৰ নাম্বাৰটো সুধি চাবাচোনঁ অঁ অঁ সেইটোও ভাল হ'ব ন ঠিক আছে ভালে ভালে এতিয়া কি হেল্ল' এতিয়া কি কৰি আছা বাৰু বহুদিন খবৰ লোৱা নাই নহয় ক'ত কোন কেনেকে গ'ল থাকিয়ে গৈছে সুধিবলে মই টিউশ্যনে কৰি আছোঁ মাষ্টাৰ্ছৰ কাৰণে এইবাৰ ড্ৰপ লৈ ল'লো তাৰপিছতই টিউশ্যন কৰি আছোঁ অঁ মই এন্ট্ৰেঞ্চবোৰকে দিওচোন বোলোঁ যোৱাবাৰ যোৱাবাৰ মানে মন পচন্দৰ ইউনিভাৰ্চিটিত নাপালোঁ সেইকাৰণে বোলে এইবাৰ ড্ৰপ লৈ পিনি আকৌ এবাৰ দিম ও আৰু মানে হেৰি এটা আছে যে যোনবোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী কিবা কিবি কৰা আছে তাকে খালি মানে মাৰ্জিত সাজ পোচাক বুলি লিখা আছে আৰু বাকী স্পেচিফিকলি কোৱা নাই আৰু নহ'লে আমাৰ গ্ৰপৰ পৰা সেই নাটক চাটক কিবা উলিয়াবানি তোমালোকে বাৰু মইতো এইবিলাক ইমান নকৰোঁতো এনেই অঁ অঁ ঠিক আছে বাৰু তুমি হেৰি মই গ্ৰুপটো সুধিলোঁ তোমাকো এড কৰি দিছোঁ তাৰপিছত অঁ ঠিক আছে হ'ব দিয়া